আমাৰ পাকঘৰত থকা বিভিন্ন ধৰণৰ বাচন বৰ্তনৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ প্ৰথমেই আহিলে প্ৰেছাৰ কুকাৰ তাৰপিছত কেৰাহি বাটি কাঁহী চামুচ চ'চ আৰু বিভিন্ন ধৰণৰ আছে কিন্তু প্ৰেছাৰ কুকাৰৰ বিষয়ে মই ক'বলৈ বিচাৰিছো আমি যেতিয়া ভাত ৰান্ধো তেতিয়া আমি প্ৰেছাৰ কুকাৰ ব্যৱ ব্যৱহাৰ কৰোঁ বা আমি যেতিয়া দাইল বনাবলৈ লওঁ তেতিয়া আমি প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁ আৰু কেৰাহিক আমি ভাজি ৰান্ধিবৰ বাবে ব্যৱহাৰ কৰোঁ আৰু বাটিত আমি যিকোনো ধৰণৰ বস্তু ৰাখিবৰ বাবে যেনে দাইল বা শাক আৰু চামুচ আমি যেতিয়া হাত আমি ব্যৱহাৰ নকৰোঁ তেতিয়া আমি চামুচৰ আমাৰ প্ৰয়োজন হয় চামুচেৰে আমাৰ খাবলৈ প্ৰয়োজন হয় আৰু প্লে'টত আমি কিছুমান সামগ্ৰী থ'বলৈ আৰু আমি দেখিবলৈ পাওঁ কাপ যেতিয়া আমি অতিথিক বা নিজে হ'লেও খাবলৈ আমি চাহ চাহ যেতিয়া আমি খাওঁ তেতিয়া আমাক কাপৰ প্ৰয়োজন হয় সেয়াই আৰু